আজিকালি প্ৰত্যেকৰ ঘৰতেই দেখিছোঁ আগৰ যি জা জলপান আছিলে সেইখিনি প্ৰায় ল'ৰা ছোৱালীয়ে নোখোৱা হৈ পৰিছে প্রি পেক আজিকালি ল'ৰাটাই মানুহৰ ঘৰতে ব্যৱহাৰ হৈছে কিন্তু অতি ব্যৱহাৰৰ ফলত ল'ৰা ছোৱালী যি স্বাস্থ্য সেই স্বাস্থ্যত হানি হৈছে তেওঁলোকে ভাত খাবলৈ মন নকৰে সেইখিনি খাই তেওঁলোকে পেট ভৰাই সময়ো কটাব নোৱাৰা হৈছে আৰু সেইখিনি নাখালে তেওঁলোকে থাকিব নোৱাৰা তেওঁলোক লুতুৰা স্বভাৱৰ হৈ পৰিছে এই স্বভাৱৰ ফলত তেওঁলোকৰ কেতিয়াবা ভাত পানী খালে হজম নোহোৱা হৈছে অসুখ বিসুখে দেখা দিছে সেইখিনি খাদ্য পৰাপক্ষত নাখায় আমাৰ গাঁৱৰ বা যি অঞ্চলেই হওক সদায় ঘৰত কৰা যিখিনি খাদ্য থাকে সেইখিনি ল'ৰা ছোৱালীয়ে খোৱাটো মই বাঞ্চনীয় বুলি ভাবোঁ যিখিনি খাদ্যৰ উপকাৰ নকৰে সেইখিনি খাদ্য খোৱাৰ উচিত আৰু কিছুমান মানুহে ঘৰত কৰা লাহক তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে অৰ্ডাৰ দিও আনিবলগীয়া হৈছে আৰু কিছুমান আগতীয়াকেই বনাই থৈছে কিছুমান লগে লগে বনাই দিছে তাৰ ফলত বেমাৰ আজাৰ ল'ৰা ছোৱালীয়ে ভুগিছে সেইখিনি অনুভৱ নকৰে কিন্তু সেইখিনি কেলেই নকৰে সেইখিনি ঘৰত যোগান দিব নোৱাৰা মহিলাই বা ঘৰখনৰ মানুহৰ অভাৱ হৈছে বা নকৰাৰ এলাহ হৈছে সেই তাৰ ফলতহে এনে কিছুমান বেমাৰ আজাৰৰ সন্মুখীন হ'বলগীয়া হৈছে ল'ৰা ছোৱালীবোৰ বিশেষকৈ ল'ৰা ছোৱালীৰ খাদ্যৰ ওপৰতহে স্বাস্থ্য হয় যি খাদ্য খাব পাৰে সেই স্বাস্থ্য তেওঁলোকক বঢ়াবলৈ হ'লে সদায় খোৱাটো যত্ন ল'ব লাগিব তেওঁলোকক এই প্রি পেক খাদ্য খুৱাই তেওঁলোকক স্বাস্থ্য বনোৱাত সহায় নকৰে তেওঁলোকক বৰঞ্চ শৰীৰত ক্ষতিহে কৰে সেইকাৰণে এই প্রি পেক খাদ্যৰ প্ৰতি ল'ৰা ছোৱালীৰ পৰা অঁতৰাই থ'ব পৰাটোহে মই মোৰ ফালৰ পৰা বিচাৰোঁ কাৰণ তেওঁলোকে আগৰ ল'ৰা ছোৱালী সমান স্বাস্থ্য শকত আৱদ বলিৱান বিদ বিদ্যা আঠিয়া কল খাই এসময়ত যিখিনি কবি যিখিনি লিখক শেষসকলৰ যি মগজু এতিয়া সত্যতে এই প্রি পেক বা এইখিনি খাই সিমান মগজু গঢ়াটো অকণমান গুটিকম ঘটিছে তেওঁলোকে প্ৰতিযোগীতাত দৌৰ মাৰিব পাৰিছে পঁইতা ভাত খায় আঠিয়া কল খায় যিখিনি সান্দহ পিঠাগুড়ি খায় সাধাৰণ গাঁৱৰ ল'ৰা ছোৱালীয়ে এটা পোটা পুখুৰীত সাঁতুৰিব পাৰে

আমনিদায়ক অনুভৱ কৰে তেওঁলোক এলেহুৱা স্বভাৱৰ অলপমান দেখাত পৰিলক্ষিত হৈছে সেইকাৰণে পৰাপক্ষত এই প্রি পেক খাদ্য নোখুৱাই ভাল বুলি মই ভাবোঁ এই সামগ্রীসমূহ খোৱাৰ ফলত পঢ়া কিছুমান স্বাস্থ্যজনিত বিপদ কি তাৰমানে কিছুমান মই বিপদৰ কথাটো কৈছোৱেই যে আগদিনা বনাই থোৱাৰো আজিকালি উপাৰ্জন লাগে উপাৰ্জনটো কেতিয়াবা সময় উকলি যায় গতিকে থকা বস্তুটো সেই বস্তুটোৰ দি পঠিয়াপ সেই বস্তুটো খাই তেওঁলোকে নানা অসুখত ভুগিব তেনেদৰে আমি এসময়ত এই ভ্ৰমণ কৰিবলৈ যাওঁতেই দেখিছোঁ যা আমি ট্ৰেইনত গৈ থাকোঁতে আমি সদায় ট্ৰেইনত গধূলি ভাতসাঁজ তাতেই খাইছিলোঁ কিন্তু আমাক ইমান ধুনীয়াকৈ পেকেট কৰি দিছিলে সেই ভাতখিনি সেই ভাতখিনি ট্ৰেইনেই ক'ৰ পৰা ঠাই মানে হাত সোমোৱাব নোৱাৰে পেন পেনিয়া কিন্তু তাৰ যিটো বাহিৰৰ সৌন্দৰ্য সেই সৌন্দৰ্যটো দেখি আমি ভাবিছিলোঁ এই ভাতখিনি খুব ধুনীয়াকৈ বনাইছে গৰম হৈ আছে দাইল ভাজি আছে সেইটোৱে বুলি আমি পেকেটটো যি আদৰে সাদৰে গ্ৰহণ কৰিছিলোঁ কিন্তু যেতিয়া আমি খুলি চালোঁ দুদিনীয়া ঠাণ্ডা ভাত ডিম এটা যিটো নীলা ব্ৰণ পৰি গৈছিল তেতিয়া আমি প্ৰতিবাদো কৰিছিলোঁ কিন্তু সেইদৰে প্রি পেক বস্তুবোৰৰ প্ৰতি মানুহৰ কেতিয়াবা বিপদৰ সন্মুখীনো হ'বলৈ আছে সেইকাৰণে মই ভাবোঁ পৰাপক্ষত এইখিনি খুব বেছি খোৱা উচিত নহয় ল'ৰা ছোৱালীবোৰে কিন্তু ল'ৰা ছোৱালীবোৰক যেন নোখোৱাকৈ ৰাখিব পাৰি তাৰ মাজতো তেওঁলোকে খায় সেইকাৰণে ঘৰৰ মানুহ সচেতনো হ'ব লাগিব সচেতন হ'লেহে এই কামবিলাকৰ সমাধা ওলায়